মোৰ পুৰণি ফটোবোৰৰ হাৰ্ড কপি মই খুব সযতনে ৰাখি থৈছোঁ কাৰণ মই মোৰ ঘৰখনৰ মোৰ পৰিয়ালৰ প্ৰতিটো সময়ৰ প্ৰতিটো ষ্টেজৰ মোৰ ল'ৰা ছোৱালীৰ পৰা আদি কৰি প্ৰতিটো প্ৰতিটো মানে বয়সৰ ফটোখিনি খুব সযতনে ৰাখি আছো ৰাখি থৈছোঁ তেওঁলোক সৰু কেঁচুৱাৰ পৰা একেবাৰে যৌবন হোৱালৈকে তেওঁলোকৰ ফটোবোৰ ইমান সযতনে এলবামত ধুনীয়াকৈ ৰাখি থৈছোঁ সেইবোৰ চাই স্মৃতি ৰোমন্থন কৰি বৰ ভাল পাওঁ আৰু কোনোবা ঘৰলৈ আলহী আহিলে ঘৰখনৰ লগত তেওঁলোকৰ সৈতে ফটো তোলোঁ ভাল লাগে কিন্তু মোবাইলত আজিকালি বহুতেই মোবাইলতে সেইবিলাক ধৰি ৰাখিছে আৰু সেই হেৰিটো মানে এলবামত থোৱা অভ্যাসটো মানুহে এৰি পেলাইছে কিন্তু মই ভাবোঁ সেইটো বৰ ভাল কথা হোৱা নাই যিহেতু আমি এলবামত আমাৰ ককা দেউতাৰ পৰা আদি কৰি আমাৰ পৰিয়ালৰ বিভিন্নজনৰ ফটো খুব ভালকৈ আমি যেতিয়া থওঁ সযতনে ৰাখোঁ আমাৰ নতুন প্ৰজন্মক আমি দেখুৱাব পৰিচয় দিব পাৰিম এয়া মোৰ ককা আছিলে এয়া মোৰ আইতা আছিলে এয়া খুুৰী এয়া দেউতা মই সেইবিলাক সযতনে ৰাখিছোঁ আৰু সেইবিলাক চাই ভাল লাগে আৰু নতুন প্ৰজন্মই যাতে তেনেধৰণে সংৰক্ষণ কৰক মই তাকেই অনুৰোধ কৰিছোঁ